হয় মই বিদ্যুতৰ কিছুমান বিপদৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ

বোলা বস্তুটোৱেই সঁচাকৈ বহুত বিপদজনক আজি নিজৰ ঘৰতে হওক বা ৰাস্তাই পদূলীয়ে থকা আমাৰ বিদ্যুতৰ যিবিলাক তাঁৰ আছে ট্ৰেঞ্চফৰ্মাৰ আছে আৰু অন্যান্য ও কেবুল লাইন সকলোখিনিৰ পৰাই আমি সদায় বিপদৰ পৰা হাত সাৰি থাকিবলৈ চেষ্টা কৰিব লাগে আৰু নিজৰ ঘৰতেই কেতিয়াবা হয়তো আমাৰ ছুইচটো দিওঁতে শ্বৰ্ট চাৰ্কিত হোৱাও সম্ভাৱনা থাকিব পাৰে কিয়নো আমি যদি পানী হাতেৰে আঙুলিটো দি দিওঁ তাত যদি শ্বৰ্ট চাৰ্কিত হৈ আছিলে তেতিয়া নিশ্চয় মোক শ্বৰ্ট কৰাৰ সম্ভাৱনা বহুত লগতে যদি কেনেবাকৈ ৰাস্তা ৰাস্তাই গৈ থকা লাইনৰ ওপৰত ও আজি বাঁহ এটাই পৰি আছে বা গছ এডালেই পৰি লা গছ এডালত তাঁৰডাল লাগি আছে আমি তাক চাই যদি এ এছ ই বি ক খবৰ নিদিওঁ খবৰ দিয়াৰ পিছতো যদি তেখেতলোক নাই অহা এক্সিডেণ্টলি কিবা এটা যদি তাৰপৰা তাঁৰডাল ছিগিয়ে পৰিছে বতাহত তেতিয়া হয়তো অহা যোৱা কৰা গৰু ম'হ ছাগলী জীৱ জন্তুকে আদি কৰি মানুহলৈকেও ভয় থকাৰ সম্ভাৱনা আছে সেইখিনি সদায় আমি বাচি থকাটো বহুত প্ৰয়োজন